অসম ভ্ৰমণ কৰাৰ সময়ত পৰ্যটকসকলে তেওঁলোকৰ আমাৰ অসমলৈ আহিলে এটা মানে খাদ্যৰ ক্ষেত্ৰতে হওক তেওঁলোকে আহিলে প্ৰথমতে আমাৰ মানে যিবোৰ আমাৰ গাঁৱলীয়া খানা গাঁৱলীয়া মানে যিটো যেনেকৈ আমি ইয়াত পচলা ঢেঁকীয়া কচু এইবিলাক আমি ধুনীয়াকৈ আমি ৰান্ধি খাব পাৰোঁ আৰু তেওঁলোকে আহিলে বিশেষকৈ তেওঁলোকে তাত বাহিৰত বিদেশত তেওঁলোকে এইবিলাক বস্তু নাপাই আমাৰ ইয়াত অসমলৈ আহিলে তেওঁলোকে এইবিলাক পচলা পচলা ঢেঁকীয়া ঔ টেঙা ঔ টেঙাৰ লগত মাছৰ জোল পচলাৰ লগত কুকুৰা মাংসৰ এনেকুৱাবিলাক খাদ্য ইয়াত আহিলে ধুনীয়াকৈ খাব পাৰিব তেওঁলোকে খাদ্য বুলি ক'লে আৰু মাছৰ শুকতি মাছ শুকান মাছৰ শুকতি মাছ তেওঁলোকে সেইবিলাকটো বাহিৰত নাপায় পৰ্যটকসকল আহিলে তেওঁলোকে আমাৰ ইয়াত ধুনীয়াকৈ খাব পাৰিব আৰু বিভিন্ন ধৰণৰ আমাৰ তেনেকুৱা পানী টেঙা ঘৰতে বনোৱা আচাৰ আৰু তেনেকুৱাবিলাক ইয়াত খাব পাৰিব আকৌ নৃত্য বুলি ক'লে তেওঁলোকে আমাৰ ইয়াত বিহু বিহু বিহু নৃত্য বা যিকোনো ধৰণৰ এইবিলাক সত্ৰীয়া নৃত্য বা বিহু নৃত্য বিশেষকৈ আমাৰ ইয়াত বিহু বিহু আমাৰ ড্ৰেছবিলাক যেনেকৈ মুগা ৰিহা মুগা মেখেলা গাম খাৰু গামখাৰু ঢোলবিৰি জোনবিৰি এনেকুৱাবিলাক মানে তেওঁলোকে ইয়াত ধুনীয়াকৈ পৰিধান কৰি তেওঁলোকে মানে আহিলে মানে দেই তেওঁলোকে পিন্ধিবলৈ পাব আৰু তেওঁলোকে গামোচা মুগাৰ চাৰ্ট গামোচা এইবিলাক তেওঁলোকে ঢোল ঢোল খোল এইবিলাক তেওঁলোকে ধুনীয়াকৈ ইয়াত চাব পাৰিব আৰু তেওঁলোকে সেইবিলাক পালে বহুত আনন্দ কৰে আৰু আমাৰো ভাল লাগে বিদেশৰপৰা আহি যদি তেওঁলোকে আমাৰ ইয়াত সেইবিলাক বস্তু তেওঁলোকে চাই বা তেওঁলোকে যদি আনন্দ লয় খোৱা বোৱাৰ ক্ষেত্ৰতে বা নৃত্যৰ ক্ষেত্ৰতেই হওক বা তেওঁলোকে সেইখিনিত যদি ভাল পাই আমাৰো বহুত ভাল লাগে আৰু তেওঁলোকে আহিলে বহুত ফূৰ্তিও কৰে ইয়াত আৰু চাবলগীয়া বুলি ক'লে ইয়াত ৰংঘৰ কাৰেংঘৰ শিৱদ'ল শিৱদ'ল জয়দ'ল এইবিলাক চিৰিয়াখানা কাজিৰঙা কাজিৰঙাত এইবোৰ মানে তেওঁলোকে চিৰিয়াখানা এইবিলাক চাব পাৰিব আৰু তেওঁলোকে এইবিলাক আমাৰ অসমত আহিলে আৰু বহুত চাবলগীয়া জেগা আছে সেইখিনি ধুনীয়াকে চাব পাৰিব আৰু ধুনীয়াকৈ আনন্দ ল'ব পাৰিব সেইটো কাৰণে ভাল লাগে তেওঁলোক আহিলে আমি অসমত তেওঁলোকক আমি সেইখিনি বস্তু দিব পাৰোঁ খোৱা ক্ষেত্ৰত পিন্ধা ক্ষেত্ৰত বা ফূৰা ক্ষেত্ৰত তেওঁলোকে সেইখিনি ধুনীয়াকৈ আমাৰ অসমত মানে ধুনীয়াকৈ সেইখিনি চাই মেলি যাব পাৰে ধুনীয়কৈ ভাল লাগে সেইটো কাৰণে তেওঁলোক আহিলে কিছুমান মানে তেওঁলোকক সাংস্কৃতিৰ বিষয়েও ধুনীয়কৈ চাই যাব পাৰে কিছুমান অভিজ্ঞতা তেওঁলোকে পৰ্যটকসকলে ইয়াত আহি ধুনীয়াকৈ ল'ব পাৰে